হেল্ল' অঁ কোনে কৈছে অঁ কোৱাচোন অঁ অঁ অঁ চলি আছে মাজে মাজে নাই নাই গোটেইকেইটা বাৰত নকৰাওঁ শনিবাৰে আৰু দেওবাৰে কৰাওঁ অঁ অঁ অঁ অঁ সৰুক শিকোৱা হৈছে তিনিবছৰৰ পৰা আৰম্ভ হয় এই সৰুক সৰু ভাগে শিকোৱা হয় ডাঙৰক ডাঙৰৰ ভাগে শিকোৱা হয় বেলেগ বেলেগ সৰু সৰু আছেতো অঁ অঁ জনাব অঁ শনিবাৰে দুবাৰ দুটা ভাগকে লোৱা হয় আগবেলা সৰুখিনিৰ হয় পিছবেলা ডাঙৰ খিনিৰ হয় আমি আগবেলা আঠটামান বজাৰ পৰা দহটালৈকে আৰু পিছবেলা তোমাৰ চাৰিটাৰ পৰা ছটালৈ নাই নাই বৰ্তমান আমি এনেই শিকাই আছোঁ কোনো পইচাৰ লগত এতিয়া শিকোৱা নাই পইচা নলওঁ মানে পইচা নোলোৱাকেই তেওঁলোকক শিক্ষা এটা দিহে আছোঁ আৰু অঁ অঁ লৈ আহিবা বৰ্তমান ষ্টুডেণ্ট তিনিৰ পৰা ছবছৰৰ আছে থাৰ্টি টু আৰু তাৰ ওপৰত ফৰ্টি চেভেন মান আছে সাতচল্লিছজন আছে ডাঙৰ অঁ হ'ব হ'ব অঁ আহিবা আহিবা লৈ আহিবা তোমাৰ ভাইটি ভণ্টিক